অঁ বুজিছানে মই যে তাক কালি তোমাক কৈছিলোঁ শাৰী এখন লৈছোঁ বুলি অনলাইন শাৰীখনৰ যে ইমান মানে মই ভবাতকৈ বহুত বেয়া জানা এই ছবিখনত তাত যিটো দেখুৱাইছিলে ইমান ধুনীয়া লাগিছিল কিন্তু অনাৰ পিছত একেবাৰে মেটেৰিয়েলটো বেয়া কিবা চুলেই মোৰ অকণ ফাটি যাওঁ ফাটি যাওঁহে লাগিছে তুমি যে কেতিয়াও নল'বা দেই এই ইমান বেয়া মানে এনেকুৱা এডভাৰটাইজমেন কৰিব নালাগে আচলতে অঁ মই সঁচাকৈ বৰ ডিচচেটিছফাইড হৈছোঁ